হেল্ল' এইটো ফ্লিপকাৰ্ডৰ অৰ্ডাৰ দিয়া দাদাজনৰ তাত লাগিছেনে বাৰু মই মানে কালি কুৰ্টি এটা অৰ্ডাৰ কৰিছিলোঁ মই পইচাটো মোৰ একাউণ্টৰপৰা অনলাইন পে' কৰি দিছিলোঁ কিন্তু মোৰ ভাগৰ ইয়াৰপৰা একাউণ্টৰ পৰা পইচাটো কটা দেখাইছে বাট্ ইয়াত মানে পইচাটোৰ ইষ্টেটাচটো ফেইল হৈ আছে আপোনাৰ তাত আপোনালোকৰ তাত মোৰ ভাগৰ পে'মেণ্টটো কি দেখাইছে বাৰু ফেইল দেখাইছেনে নে মোৰ আপোনালোকৰ তাত সোমালেগৈ যদি আপোনালোকৰ তাত সোমালে মোক চেক কৰি জনাবচোন আৰু যদি এতিয়া আপোনালোকৰ তাত সোমোৱা নাই মোৰ ইয়াত যে ফেইল দেখাই আছে এতিয়া মই কি কৰিব লাগিব সেইটো কাৰণে পে পইচাটো মোৰ একাউণ্টলৈ ঘূৰি আহিবনে নে আপোনালোকৰ তাত সোমাব সেইটো আপোনালোকে চাই জনাবচোন যদি পইচাটো মোৰ একাউণ্টলৈ ঘূৰি আহে তেতিয়া পইচাটো মই আপোনালোকক আকৌ পে' কৰি দিম যদি আপোনালোকৰ তাত পইচাটো গুচি যায় তেতিয়া আপোনালোকে মোক জনাই দিব তেতিয়া মই পাৰ্চেলটো ল'ব পাৰিম আৰু যদি পইচাটো তাতো নোসোমায় মোৰ একাউণ্টৰ পৰা অলৰেডী যোৱা দেখালে কিন্তু মানে আকৌ ইষ্টেটাচটো ফেল দেখাইছে কি হৈ আছে মই মই কিবা আকৌ কৰিব লাগিবনে নে আপোনালোকে কিবা চায় আপোনালোকৰ চিষ্টেমটো গণ্ডগোল হৈ আছে নেকি সেইটো চাই মোক জনাবচোন ধন্যবাদ